হেল্ল' অ লাডুদা হয়নে এই মোৰ পাৰ্চেল এটা আছিলে পাৰ্চেলটো দিয়া দেৰি কৰিছে নহয় আপুনি মই মানে এই পূজা চাবলে যাব লাগিছিলে পূজালে কাপোৰ কাপোৰ এযোৰ অৰ্ডাৰ দিছিলোঁ কাপোৰযোৰ চিলাব লাগিছিলে অঁ কাপোৰযোৰ আপুনি সোনকাল কৰিবচোন

অঁ আগতো মানে এটা পাৰ্চেল আহিছিলে মোৰ বস্তু বস্তু বেয়া আহিছিলে পাৰিলে অকমান ভাল বস্তু চাই আনিবচোন

হয় হয় হয় হয় হয় হয় অ হয় হেৰি কৰিবচোন আপুনি মোৰ পাৰ্চেলটো সোনকালে অনাটো ব্যৱস্থা কৰিবচোন

হয় হয়

বাৰু ঠিক আছে আপুনি সোনকাল কৰিব আৰু মোক সেইযোৰ মেখেলা চাদৰ আছিলে মই সেই চিলাই মানে পূজালে পিন্ধি যাব লাগিব এতিয়া দেৰি হোৱাৰ কাৰণে অলপ প্ৰব্লেমেই হ'ল অঁ ঠিক আছে বাৰু হ'ব অঁ অঁ ঠিক আছে বা ঠিক আছে হ'ব অঁ অঁ হ'ব হ'ব ঠিক আছে অঁ ধন